আমাৰ বাৰ্ষিক মেলা আমাৰ ঘৰৰ ওচৰত দূৰ্গা পূজাৰ সময়ত হয় তাতে বহুত ডাঙৰকে পূজা পাতে আৰু যোনবোৰ বেংগলী লোক আছে তেওঁলোকে বহুত নিয়ম নীতিৰ সৈতে এই পূজা পালন কৰে তেওঁলোকে মানে চাৰি চাৰি পাঁচদিন বা এমাহৰ পৰা তেওঁলোকে হবিজ খায় ব্ৰত পালন কৰে তেওঁলোকে নিৰামিষ খায় তেওঁলোকে মাছ মাংস এইবোৰ নাখায় তাৰপিছতকে বহুত নিয়ম তেওঁলোকে পালন কৰে বহুত ধুনীয়াকৈ পাতে তাৰ ওচৰতে আমাৰ মেলা হয় য'ত ধুনীয়া ধুনীয়া দোকান পোহাৰ আহে তাতে বহুত ভাল ভাল বস্তুও পোৱা যায় যেনেকৈ ঘৰত সজোৱা সৰু সৰু পোৱালীয়ে খেলাবস্তুবোৰ তাৰপিছতকে তেওঁলোকে যোন যোন যোন জনী আমাৰ দেৱী মা আনে তেওঁক বহুত ধুনীয়াকৈ পূজা পাতল কৰে তাৰপিছতকে আমাৰ গাঁৱত ৰাস হয় ৰাসৰ সময়ত বহুত ভাল লাগে বিভিন্ন ধৰণৰ মানুহবোৰে বিভিন্ন ড্ৰেছ পোচাক কৰি পেলাই ফুৰ্তি কৰে ৰাসৰ সময়ত কৃষ্ণলীলা দেখুৱায় কৃষ্ণ গোপী এইবোৰৰ হেৰি দেখুৱায় তাৰপিছতকে ভাওনা হয় আমাৰ ভাওনাৰ ওপৰত ভাওনাৰ সময়ত নামঘৰত বহুত ধৰণৰ নিয়ম পালন কৰে নিয়ম নীতি হোৱাৰ সময়ত নাম নাম ধৰে নাম নাম কীৰ্তন কৰোঁতে আমাৰ গাঁৱৰ যোনবোৰ জ্যেষ্ঠ লোক থাকে জ্যেষ্ঠ লোকসকলে নাম কীৰ্তন কৰে তাৰপিছতকে প্ৰসাদ খায় বহুত ধুনীয়া লাগে মেলা হয় মেলাত তেনেকেই মানে বহুত ধুনীয়াকৈ বস্তু বাহিনী সেইবোৰ আহে কৰে